বৰ্তমান সময়ত পুৰুষসকলৰ লগতে মহিলাসকলৰো ক্ৰীয়া জগতত এক ভূমিকা দেখা গৈছে পুৰুষসকলৰ দৰেই মহিলাসকলেও বিভিন্ন ধৰণৰ খেল যেনেকৈ ক্ৰিকেট বাস্কেটবল ভলীবল ফুটবল বক্সিং ছুইমিং জাম্পিং আদি বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰি নিজৰ পাৰদৰ্শিতাৰে নিজৰ লগতে সমাজখনৰ নামো উজ্বলাই তুলিছে ঠিক একেদৰেই মেৰি কম মেৰি কম আছিল এগৰাকী বক্সিং খেলুৱৈ যিয়ে নিজৰ লগতে মণি গোটেই সমগ্ৰ মণিপুৰৰ নাম গোটেই বিশ্বৰ আগত সমূ উজ্বলাই তুলিছিল ঠিক একেদৰেই লাভলিনা বুঢ়াগোহাঁই লাভলিনা বুঢ়াগোঁহাইয়ো এগৰাকী বক্সিং খেলুৱৈ আছিল যিয়ে নিজৰ লগতে সমগ্ৰ অসমৰ নাম উজ্বলাই তুলিছিল ঠিক তেনেদৰেই অসমত আৰু বিভিন্ন ধৰণৰ মহিলা খেলুৱৈ আছে যিয়ে বিভিন্ন ধৰণৰ খেলত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে সেয়েহে বৰ্তমান সময়ত পুৰুষসকলৰ লগতেই মহিলাসকলেও ক্ৰীয়াত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰা দেখা গৈছে